ঘৰত কিতাপ পঢ়া পৰিৱেশটো খুবেই ভাল কাৰণ ঘৰত মানুহ নাই আমি মানুহ হিচাবমতে আমি এই চাৰিটি তাৰে ভিতৰত আমি বুঢ়া বুঢ়ী ভাগে বেলেগকৈ থাকোঁ ল'ৰা বোৱাৰী বেলেগকৈ থাকে পঢ়িবলৈ বৰ নিতাল বৰ ধুনীয়া পৰিৱেশ এটা আছে সন্ধিয়া আমি প্ৰায় কীৰ্তন ঘোষাবিলাক পঢ়োঁ ভাগৱত গীতাবিলাক পঢ়োঁ হৰি নামৰ কিছুমান কিতাপ পঢ়োঁ এইদৰে আমি পঢ়িবৰ কাৰণে আমাৰ ধুনীয়া পৰিৱেশ আছে আৰু বোৱাৰীহঁতেও তেওঁলোকৰ নিজৰ নিজৰ ভগীয়াকৈ কিতাপ পঢ়ে আইগৰাকীয়ে তেওঁৰ নিজৰ ভগীয়াকৈ নিজে কিতাপ পঢ়ে কিন্তু মই মোৰ হিচাপে আমি ঘৰখনত সন্ধিয়া পৰত বা দুপৰীয়া সময় পালে বা পুৱা একেবাৰে ৰাতিপুৱাও আমি প্ৰায় বহিলৈ আমি কিছুমান কিতাপ পঢ়োঁ পঢ়িবৰ কাৰণে ডিষ্টাৰ্ব তেনেকৈ একো নাই আমাৰ পৰিৱেশটো বৰ নিতাল আমি আগতে ল'ৰা ছোৱালীৰ দিনত এনেকুৱা পঢ়িবলৈ বৰ ভাল আছিলে কিন্তু এতিয়া মানুহো নাথাকে ঘৰত পঢ়াৰ পৰিৱেশটো তাতোতকৈ আমি এই আজিকালি সেই আগত পৰি হেৰিটো থকা হ'লে পঢ়িবলৈ কম্পিটিশ্যনৰ কাৰণে পঢ়িব পৰা হ'লেতো আৰু ভাল আছিলে বয়স নাই কাৰণে আমি সেই বুঢ়া দেহৰ যিবিলাক কিতাপ আমি ধৰ্মীয় কিতাপবিলাককে পঢ়োঁ এইবিলাক পঢ়ি আমাৰ সময়টো পাছ কৰিবৰ কাৰণে আমি ধৰ্ম শাস্ত্ৰবিলাকৰ কিছুমান কথা আমি জানিবৰ কাৰণে পঢ়া হেৰিটো আৰু দুই এজন কেতিয়াবা সন্ধিয়া বেলিকা দুই এজন আহি উপস্থিত হৈ সেই পঢ়াৰ লগতে তেওঁলোকেও আমাক যোগ দিয়েহি অৰ্থ প্ৰমাৰ্থবিলাক হয় তাত পঢ়িবৰ কাৰণেতো ভালেই পৰিৱেশ আৰু আমাৰ মানুহো আজিকালি ঘৰখনত কমিলে নহয় তাকৰ তাকৰকৈ থকাৰ কাৰণে সেয়ে পৰিৱেশটো ভাল বুলিয়েই আমি অনুমান কৰিছোঁ